দুই জুলাই দুইহেজাৰ আঠ তিনি জুন দুইহাজাৰ পাঁচ বাৰ জানুৱাৰী দুইহেজাৰ দহ ষোল্ল নৱেম্বৰ দুইহেজাৰ ষোল্ল ওঠৰ আগষ্ট দুইহাজাৰ তিনি